যোৱাকালি মই গুগুল পে' একাউণ্টৰ পৰা লগৰ এজনলৈ এটা মানে পে'মেণ্ট কৰিছিলো পে'মেণ্টত কমেও দহ হাজাৰমান টকা পে'মেণ্ট কৰিছিলো তাক ইউ পি আই আইডিৰ যোগেৰে কিন্তু পে'মেণ্টটো মোৰ মানে গুগুল পে'ৰ ফালৰ পৰা চেণ্ড হ'ল কিন্তু লগৰজনে পে'মেণ্টটো ৰিচিভ নকৰিলে এতিয়া মানে বহুত প্ৰ'ব্লেম হৈ আছে যে পে'মেণ্টটো মোৰ পৰাটো কাটা গ'ল এতিয়া পে'মেণ্টটো ৰীফাণ্ড হ'ব নে লগৰজনে পাব বহুত ডাঙৰ প্ৰব্লেম হৈ আছে কাষ্টমাৰ কেয়াৰক মই এটাই অনুৰোধ কৰিব বিচাৰোঁ অনুগ্ৰহ কৰি মোৰ আপুনি পে'মেণ্টটো মোৰ ক'ত ফচি আছে কেনেকে কি হ'ল আপুনি মোক কওক যে একাউণ্ট মানে মোৰ পৰাটো সম্পূৰ্ণ মানে পে'মেণ্টটো গুচি গ'ল কাটা গ'ল গুগুল পে'ৰ পৰা আৰু যদি লগৰ জনে পে'মেণ্টটো পোৱা নাই তেন্তে মই পেমেণ্টটো ক'ত গ'ল আৰু মানে মই কেনেকে ঘূৰাই পাম পে'মেণ্টটো ৰীফাণ্ড হ'ব নে কি সেইটো আপুনি মোক জনাওঁক সোনকালে চাই দিয়ক কাৰণ এহেজাৰ দুহেজাৰ টকাৰ পে'মেণ্ট নহয় ন দহহাজাৰ টকাৰ পে'মেণ্ট আৰু এইদৰে যদি আপোনালোকৰ এপছৰ এনেকুৱা যদি কিছুমান মানে প্ৰ'ব্লেম আহি পৰে আমাৰো কিছুমান প্ৰ'ব্লেম হৈ যায় ন আৰু ৰীফাণ্ড হ'বলৈ কাৰণে যদি এসপ্তাহ সময় লয় তেন্তে আমাৰ নিচিনা দুখীয়া মানুহবিলাকে কেনেকে চলিব এটা ট্ৰাষ্ট লাগে ন গতিকে হ'ব পাৰে আপোনালোকৰ মানে টেকনিকেল ইচ্ছ্য়ু আপনি প্লীজ আপোনালোকৰ টেকনিকেল ইচ্ছ্যুটো মানে সোনকালে ঠিক কৰি দিলে ভাল লাগে আৰু